হয় আমাৰ অঞ্চলত স্বাস্থ্যসেৱা বুলিবলৈ এখনেই আছে ধৰিলওক চিৰাজুলি আদৰ্শ চিকিৎসা সেইখন আমাৰ গাঁৱৰ পৰা প্ৰায় দুই কিলোমিটাৰমান হ'ব সেইখন চিকিৎসালয়ত ডক্তৰ যদি আপুনি আজিৰ তাৰিখত বিচাৰি যায় ডক্তৰ নেপায় যিহেতু এখন চিকিৎসালয় আমি যদি ডক্তৰজনক যদি আমি এপইণ্টমেণ্ট ল'বলে যাওঁ বহুত ঘণ্টা ঘণ্টা ধৰি আমি ৰবলগীয়া হয় ডক্তৰ অহালৈ আমি অপেক্ষা কৰিবলগীয়া হয় কিন্তু ৰোগীবিলাক চেটিচফাই নহয় ধৰিলওক তেখেতসকলে উপযুক্ত চিকিৎসা নাপায় তাত আমি তাৰ কাৰণে আমি চহৰলৈ যাবলগীয়া হয় যিহেতু আমাৰ গাঁৱৰ পৰা চহৰলৈ প্ৰায় পোন্ধৰ কিলোমিটাৰ দূৰত্ব হয় যিহেতু আমাৰ অকমান অসুবিধা হয় আমি গাঁৱৰ পৰা চহৰলৈ যাবলগীয়াই হয় এতিয়া যিহেতু চহৰলৈ গ'লে চহৰত উন্নত চিকিৎসা পোৱা যায় যিহেতু এতিয়া নতুন নতুন তাত ডক্তৰ তাত নিয়োগ কৰিছে চহৰত এতিয়া নতুনকে চিকিৎসা মহাবিদ্যালয়ো খুলিছে ডক্তৰসকলো তাত নতুন নতুন এপইণ্টমেণ্ট কৰিছে অতি সুন্দৰ তাত উন্নয়ন হৈছে বুলিয়েই ক'ব লাগিব সেয়েহে আমি এতিয়া চহৰমুখি হ'বলৈ গৈ আছোঁ চহৰৰ ফালে আমি চিকিৎসা কৰাবই লাগিব যিহেতু আমাৰ গাঁৱত এতিয়া এই ইমান উন্নত চিকিৎসা নাই আমাৰ ওৱান জিৰ' এইটৰ আমাৰ সুবিধা নাই সুবিধা থাকিলেও সকলোবোৰ ওৱান জিৰ' এইট এতিয়া বি বিফল হৈছে যিহেতু ৰাস্তা বেয়া ইমান দূৰ এতিয়া যদি আপুনি এজন ৰোগীক লৈ যোৱা হয় ওৱান জিৰ' এইটত আপুনি নিজেই দেখিলে গম পাব যে এজন ৰোগীক ওৱান জিৰ' এইটত লৈ যোৱা মানে প্ৰায় দহ বাৰ কিলোমিটাৰ ৰাস্তা ইমানেই ৰাস্তা বেয়া ৰোগীজন মানে আপোনাৰ ৰাস্তাত কিবা এটা হ'বও পাৰে তেনেকুৱা এটা মানে পৰিস্থিতি আমাৰ ৰাস্তাটোৰ সেয়েহে আমাৰ ৰাস্তাটো অলপ ভাল হ'ব লাগে চিকিৎসাখন উন্নত হৈছে ভাল পাইছোঁ নতুন নতুন এপইণ্টমেন্ট কৰিছে ডক্তৰ আৰু যদিও আমাৰ চিকিৎসা মহাবিদ্যালয়খন আমাৰ ইয়াত বনাইছে নতুনকৈ লখিমপুৰ চিকিৎসা মহাবিদ্যালয় বনোৱাৰ পিছত প্ৰায় ডেৰ বছৰ দুবছৰ পাছতে নতুন নতুন বিল্ডিঙবিলাকত ফাট মেলা দেখা গৈছে অতি দুৰ্ভাগ্যজনক যিহেতু এখন নতুন চিকিৎসা মহাবিদ্যালয় অতি দুঘাই দুৰ্ভাগ্যজনক যিহেতু যিবিলাক ঠিকাদাৰক দিছিলে তেখেত লোকে উন্নত মানদণ্ডৰ চিমেণ্ট হওক বালি হওক ইঞ্জিনিয়াৰৰ পৰা আদি কৰি উন্নত কাম কাজ নকৰিলে বুলি ভাবোঁ সেয়েহে বনাই চৰকাৰে বনাইছে হয় নতুন চিকিৎসা মহাবিদ্যালয় এখন দিছে ভাল লাগিছে যিহেতু নতুন নতুন ডক্তৰ আহিছে নতুন নতুন চিকিৎসাৰ বাবে ভাল লাগিছে